হেডফোনৰ ব্যৱহাৰে আজিৰ প্ৰজন্মক শ্ৰৱণশক্তি কমাই আনিছে হেডফোনটো কাণত লৈ ৰাস্তাইদি অহা যোৱা কৰোঁতে গাড়ীৰ হৰ্ণৰ শব্দ আদি শুনিবলৈ নোপোৱাত মানুহ মৃত্যুমুখত পৰিছে এজন ব্যক্তি যেতিয়া ৰাস্তাত খোজকাঢ়ি থাকোঁতে কাণত হেডফোনটো লগাই লয় তেতিয়া তেওঁ একো শুনা নাপায় সেয়ে এনে বস্তু ব্যৱহাৰ কমকৈ কৰিব লাগিব নৱ প্ৰজন্ম এই বস্তুৰপৰা আঁতৰি থাকিব লাগিব কোম্পানীসমূহে এনে বস্তু উদ্ভাৱন নকৰি কামত অহা সামগ্ৰী নিৰ্মাণত মন দিয়া ভাল